মই মোৰ ফোন লেপটপ বা কম্পিউটাৰ যদি বেয়া হয় তেন্তে মই পৰামৰ্শ হিচাপে মই মোৰ দাদাৰ ওচৰলৈ যাওঁ আৰু দাদাই বিভিন্ন ধৰণৰ সমস্যাৰ বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়ে যদি মোৰ ফোনটোত কেতিয়াবা হেং মাৰে বা এপছবোৰে কাম নকৰা হয় তেন্তে তেওঁ পৰামৰ্শ দিয়ে আৰু সেই পৰামৰ্শ মতে মই মোৰ ফোনবোৰ ইউজ কৰোঁ বা ব্যৱহাৰ কৰোঁ আৰু যদি কেতিয়াবা ফোনত কিবা ডেমেজ বা বেয়া হোৱা যেন লাগে বা কম্পিউটাৰত কেতিয়াবা যদি হাৰ্ড ডিস্ক টো বেয়া হয় তেন্তে তেওঁ পৰামৰ্শ দিয়ে যেন তই ওচৰত থকা দোকানত নাযাবি তই চহৰত থকা বিশাল মোবাইল বিকি শ্বপ বা তেনেধৰণৰ দোকানত যা আৰু দোকানত গৈ কবি মোৰ নামটো আৰু তেওঁৰ সেই মোবাইলটো ভালকৈ চাব বা কম্পিউটাটোৰ চাব চাই তেওঁ সঠিক ছলিউশ্যন দিব আৰু সেই তেনেকুৱা ডাঙৰ দোকানতহে ভালকৈ মোবাইল বা কম্পিউটাৰ সমস্যাবিলাক সমাধান হয়